মোৰ ব্যৱসায় বাবে স্থানীয় প্ৰকাশন চৰকাৰী ব্যক্তিগত প্ৰতিষ্ঠাপনৰ প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ধৰণে সহায় লাভ কৰিছিলোঁ প্ৰথমতে মই মোৰ প্ৰায় দুবিঘা মাটি আছে সেই মাটি খেতি কৰিবলৈ পঞ্চায়তৰ পৰা পঞ্চায়তৰ যিগৰাকী ব্যক্তি আছিলে তেখেতে মোক এখন ট্ৰেক্টৰ যোগান ধৰিছিল আৰু সেই ট্ৰেক্টৰৰ মৰা পিছত মই সেই ট্ৰেক্টৰ ঘূৰাই দিছিলোঁ সেই ঘূৰাই দিয়াৰ পিছত মোৰ বহুত বহু পৰিমাণে ধান উপাৰ্জন হ'ল আৰু যাৰ বাবে সেই ধান বিকি মই পইচা ভাগ কৰিলোঁ দ্বিতীয়তে মই ডি চি অফিচলৈ গৈ এ ডি চি বাইদেউক এখন ৰি ৰিকুৱেষ্ট লেটাৰ দিলোঁ যাতে মই মোৰ ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ কিছু পৰিমাণৰ ঋণ পাওঁ আৰু সেই ক্ষেত্ৰত তেওঁ সেই লেটাৰখন চাইন কৰি মোক ঋণৰ সুবিধা কৰি দিছিল তাৰপিছত সেই লেটাৰখন নি মই বেংকত জমা দিলোঁ থকা যিটো এছ বি আই বেংক তাত পৰা মই প্ৰায় দুই লাখ টকাৰ ঋণ ল'লোঁ আৰু সেই ঋণ লৈ মই প্ৰথমতে এটা ডাঙৰ ঘ এটা ব্ৰইলাৰ পুহিবলৈ এটা ঘৰ নিৰ্মাণ কৰিলোঁ তাৰপিছত সেই সেই ধনেৰে মই প্ৰায় এশৰ পৰা দুশ দুশৰ পৰা তিনিশটা ব্ৰইলাৰ পোৱালি মই পুহিবলৈ আৰম্ভ কৰিলোঁ প্ৰথমে মই সেই পোৱালিৰ বাবে এখন জালনা দিয়াৰ ব্যৱস্থা কৰিলোঁ তাৰপিছত সেই জালনাখন দি মই সেই পোৱালিবোৰক বিভিন্ন ধৰণৰ বেজী দিলোঁ যাতে সিহঁতি সোনকালে মৰি নাযায় তাৰপিছত মই সেই জালনাৰ পৰা জালনাটো যাতে জালনাখন যাতে চফা হয় সেইবাবে পানীৰ যোগান ধৰিলোঁ আৰু পাইপেৰে সেই পানী মাৰি মই সেই ব্ৰইলাৰ লগতে লোকেল মুৰ্গী যি আনিছিলোঁ প্ৰায় দুশটামান লোকেল মুৰ্গী পোৱালি আনিছিলোঁ সেই লোকেল মুৰ্গীকেইটা মই পানী মাৰি তাৰে লোকেল মুৰ্গী যি গু আছিলে সেইখিনি মই পেলাই দিলোঁ তাৰপিছত সেই যিখিনি লেতেৰা গু আছিলে সেইখিনি যাতে মাছে খাবলৈ পায় সেইখিনি মই নি পুখুৰীত ঢালি দিলোঁগৈ তাৰপিছত যিহেতু আমাৰ ইয়াত বাগান বন্ধ হৈ আছে সেইবাবে বিভিন্ন বাগানৰ চাহ মাতি এনেই পৰি আছে এই ক্ষেত্ৰত মই ডি চি ছাৰৰ লগত যোগাযোগ কৰিলোঁ আৰু নিজৰ নামত নিজৰ অধীনলৈ কিছু মাতি আনিলোঁ আৰু যা যেতিয়ালৈকে কোনো প্ৰাইভেট লিমিটেড বা কোম্পানীয়ে সেই বাগানখন লৈ নলয় তেতিয়ালৈকে মই সেই বাগানখন মই চলাম বুলি থিৰাং কৰিলোঁ আৰু এই ক্ষেত্ৰতো ডি চি ছাৰে মোক সহায় কৰিলে তাৰপিছত মই পুনৰ পঞ্চায়তলৈ আহিলোঁ আৰু পঞ্চায়তৰ পৰা কিছু মাটি ল'বলৈ অনুৰোধ দিবলৈ অনুৰোধ কৰিলোঁ আৰু তেওঁলোকে খেতিৰ বাবে কিছু মাটি মোক উলিয়াই দিলে যাৰ বাবে মই সেই মাটিতে খেতি কৰি মই কিছু টকা লাভ কৰিলোঁ তাৰপিছত মই পুনৰ চিমলগুৰিত থকা এছ বি আই বেংকলৈ গ'লোঁ এছ বি আই বেংকত মই প্ৰায় তিনি লাখ টকা লোন ল'বলৈ মই চেষ্টা কৰিলোঁ আৰু আৰু সেই লোন মই ঘূৰাই দিলোঁ সেই লোন মই দু দুমাহৰ ভিতৰতে পাই গ'লো আৰু কুকুৰা বিকি সেই লোন পুনৰ ঘূৰাই দিলো বৰ্তমান মোৰ কোনো লোন নাই আৰু সকলো লোন মই মাৰি দিলোঁ এতিয়া মই বিন্দাছ থাকিব পাৰিছোঁ তাৰপিছত